হেল্ল' অ'ট' ড্ৰাইভাৰ সুমন ভাইটি এই তুমি যে কালি ৰাতি আহি থৈ গ'লাহি বহুত ভাল পালোঁ দেই তোমাক একো বিপদ বিঘিনি নোহোৱাকৈ যে তুমি আহি ঘৰত থৈ গ'লাহি ৰাতি বহুত বহুত ধন্যবাদ দেই আজিকালিতো এনেকুৱা মানুহ পাবলৈকে নাই ইমান বিপদৰ সহায় কৰা ৰাতিখন আহি তুমি অকলে অকলে থৈ গ'লাহি যে বহুত বহুত ধন্যবাদ তোমালৈ হ'ব এতিয়া বেয়া নাপাবা আৰু ৰাখিছোঁ এতিয়া দেই হ'ব